হেল্ল'

অঁ আপোনাৰ এনেকৈ ফোনৰ হেৰি কথা পাতিম বুলি কৈছিলে

কওক আপোনাৰ ফালৰপৰা কি কয় মোৰ ফালৰপৰা মই গাহৰি ফাৰ্ম খুলিম বুলি ভাবিছিলোঁ হয় হয় হয় হেৰি নহয় আপোনাৰ ফালৰপৰাও সহায় সহযোগ কৰিলে মোৰ ফালৰপৰাও সহায় সহযোগ কৰিলে মই তেনেকৈ ধৰক আপোনাৰ সেই এজেগাত তেনেকৈ গাহৰি ফাৰ্ম এখন খুলিবপৰা হ'ব বাৰু

ইনেই ধৰক ইনভেষ্টটো আপোনাৰ মোৰ ফালৰপৰা ধৰক মই যেনেকৈ পাৰো তেনেকৈ সহায় কৰিম আপোনাৰ ফালৰপৰাও তেনেকৈ আপুনি যি পাৰে সহায় কৰিলে তেনেকৈ ধৰক দুই দুইটা উপকৃত হ'বপৰা হ'ব হয় হয় এই তেনেকৈ হ'লেও বেয়া নহয় ধৰক আপুনি মই যে ধৰক লগতে যদি তেনেকৈ কৰিবলৈ হয় তেনেকৈ আপোনাৰ ফালৰপৰা যিমান সহায় কৰে মোৰ ফালৰপৰা যেনেকৈ সহায় কৰোঁ ধৰক আপুনি মই তেনেকৈ লাগি পেলাইনি ধৰক গাহৰি ফাৰ্মখনো খোলাৰ ব্যৱস্থাও মইয়ে কৰিম বাৰু কিন্তু আপুনি মোৰ লগত তেনেকৈ সহায় সহযোগ কৰিলে মানে মই ভাল পাম আৰু উপকৃত হম তেতিয়া হয় হয় আপোনাক উপকৃত সেই তেনেকৈ লগ কৰিবলৈ আপোনাক আৰু মই আকৌ লগ পাবলৈ তেনেকৈ হেৰি হ'ব মইয়ো এতিয়া বহুত দূৰণি অঁ অঁ ঠিক আছে হ'ব তেতিয়া তেনে হয় হয় তেতিয়া আপুনিয়ে মইয়ে তেনেকৈ হেৰি আৰু লগ কৰিলে ভাল হ'ব তেতিয়া অঁ ঠিক আছে হ'ব